অধিক লোকৰ বাবে খাদ্য প্ৰস্তুত ভাইটিৰ জন্মদিন নাইবা ভাইটিৰ জন্মদিন বা বাৰ জন্মদিনত মই প্ৰস্তুত কৰিছিলোঁ যেতিয়া ঘৰৰ বহুত মানুহ একেলগে গোট খাইছিলে ঘৰত আৰু ওচৰ চুবুৰীয়াও কেইবা ঘৰকো কেইবা মানে দুই এঘৰক মতা হৈছিলে আৰু বহুতখিনি বনাইছিলোঁ পোলাও মাংস ছাটনি আৰু অভিজ্ঞতাটো খুবেই কষ্টকৰ আছিলে দেই বহুত মানে কি হৈছিলে আমাৰ ঘৰত বনোৱা বনোৱাত পাকৈত মই সৰুৰ ভিতৰত আৰু দেতাই বজাৰ সমাৰখিনি কৰিলে মায়ে লাগে কিন্তু যিহেতু বয়স হৈছে এতিয়া আগৰ দৰে নোৱাৰা হৈছে সেয়েহে গোটেই ভাৰটো মোৰ ওপৰত পৰি গৈছিলে আৰু পোলাওটো ঠিক মায়ে বনালে কিন্তু মাংস ছাটনি সৰু আলু ভাজি ভাজিছিলোঁ তাতে নৰসিংহ পাত দি দিছিলোঁ ভাজি পেলাই কৰকৰীয়াকৈ আৰু লগতে ছাটনি অলপ মানে আ বাদামৰ আৰু খেজুৰৰ ছাটনি অলপ বনাইছিলোঁ খুবেই সুন্দৰ হৈছিলে আৰু লাষ্টত যিহেতু সময় কম আছিলে পায়স বনাম বুলি ভাবিছিলোঁ কিন্তু নহ'লগৈ সেয়েহে দেতাই আইচক্ৰিম লৈ আহিলে পঞ্চাছটা বাতি আৰু নুজুৰিলগৈ পিছতকে বাৰু কিন্তু অভিজ্ঞতা সেয়াহে কোৱা মতে খুবেই কষ্টকৰ আছিলে আৰু কিছুমান কৌশল যেনে এতিয়া সকলোতকৈ মানে চবজি কাঁটোতে সকলোতকৈ বেছি সময় লাগে সেয়েহে আৰু নহৰু আৰু আদা গুচাওঁতে সেই কামখিনি মই আগদিনাখনেই কাটি কুটি মেলি মানে বতি পেলাই মই ফ্ৰীজত আগতেই আগতীয়াকৈ ভৰাই থৈছিলোঁ আৰু পিয়াঁজ ছিয়াঁজখিনিও সেই একেদৰেই আগতীয়াকৈ মই কাটি মেলি থৈছিলোঁ যাতে পিছদিনাখনলৈ এই এনেকুৱা সৰু সুৰা কামত যাতে সৰু সুৰা কামত যাতে সময়খিনি খৰচ নহয় সেইখিনি কাম কৰিছিলোঁ আৰু এতিয়া ধৰক মাংস এতিয়া হয় বাৰু মানে ভাল লাগিবলৈ মাংসত যেতিয়া আলুটো দিয়া হয় তেতিয়া আলুটো ভাজোঁতে আলুটো ভাজি পেলাই পিছত মাংসৰ লগত মাংস ভাজি দি দিব পাৰি কিন্তু যিহেতু আপোনাৰ ইমান তেল তেল সময় আৰু লগতে ৰন্ধন গেছ খৰচ কৰি ইমানখিনি সময় যিহেতু নাথাকে সেয়েহে একেবাৰতে দি পেলাই তেনেকেই এইবোৰ সৰু সুৰা কৌশল মানে ব্যৱহাৰ কৰি মানে সময়খিনি মানে নষ্ট কৰা নাছিলোঁ আৰু